হেল্ল' দাদা মই হেডফোন এপাত অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টৰপৰা ব্লুটুথ দামটো দুহেজাৰ লৈছিলে এখন পাত ঠিকেই আছে খালি বেজটো জোখতছে কম অঁ হয় সেইকাৰণে মই হেডফোনত ঘূৰাই দিব বিচাৰিছোঁ হেডফোনপাত ঠিকেই বাৰু